স্কুলৰ পেইণ্টিঙত প্ৰথমতে মই ঘৰ আঁকিবলৈ শিকিছিলোঁ প্ৰাকৃতিক দৃশ্য অমিতা কল আম ইত্যাদি ধৰণৰ বিভিন্ন আঁকিবলৈ শিকিছিলোঁ তাৰ পাছত লাহে লাহে সেই পেইণ্টিংবোৰত ৰং কৰিবলৈ শিকিছিলোঁ ৰং কৰাৰ পাছত তাৰ ভিতৰতো কিছুমান অভিজ্ঞতা আছে সেইবোৰ হৈছে স্কুলৰ পেইণ্টিঙত যেতিয়া প্ৰতিযোগিতাসমূহ দিছিল তেতিয়া সেই প্ৰতিযোগিতাসমূহত প্ৰথম অৱস্থাত দহৰ ভিতৰত শূন্য ক'ৰবাত ক'ৰবাত দুই তিনি পাছলৈ পাছলৈ সাত আঠলৈ পাবলৈ সক্ষম হৈছিলোঁ তাৰ পাছত মুঠ নম্বৰ মানে দহৰ ভিতৰত দহ তেনেকৈ পাবলৈ সক্ষম হৈছিলোঁ লাহে লাহে সেই প্ৰতিযোগিতাসমূহৰ পৰা উন্নীত হৈ হৈ মই বিভিন্ন ধৰণৰ ছবি অঁকা প্ৰতিযোগিতাত অংশ ল'বলৈ ছিলেক্ট হৈছিলোঁ